হেল্ল' অঁ জিতেন দা কি খবৰ হা হা অঁ মই বোলো ফোন এটা কৰোঁচোন বাকী খেতি বাতি কেনেকুৱা চলিছে দুই তিনিবিঘামান ন এইটো ইঞ্চুৰেঞ্চ এইটো ইঞ্চুৰেঞ্চ কৰা নাছিলে নেকি এইটোতো মই আপোনাৰ কিবা এইটো মই ইঞ্চুৰেঞ্চ কৰা আছিলেতো মই পইচা পালোতো মই পালোঁ এইটো ফচল বীমা য়োজনা বুলি এটা হেৰি আছে মানে চি এইচ চি চেণ্টাৰত হেৰি কৰিব লাগে এপ্লাই অঁ তাত মানে চি এইচ চি চেণ্টাৰ বুলি কয় এইটো ফচল বীমা য়োজনা তাতে কৰি কৰাই ল'ব আপুনি মই এইবিলাক চব হেৰি কৰি দিম বাৰু আপুনি আহিব এদিন এইবিলাক কৰাই ল'ব আৰু মানে যি কেইবিঘা মানে আপোনাৰ বিনষ্ট কৰিলে পানীয়ে মানে খেতি তাত কিন্তু লিখিতভাৱে দিব লাগিব এতিয়া আপোনাৰ কিমান হ'ল মানে সেইটো একুৰেটটো দিব লাগিব মোৰ তিনি বিঘামানেই কৰিছিলে এইটো হেৰি এশ মানে হেৰিকৈ মিলাই দিয়ে আৰু অঁ অঁ মই আহিলে মই আপোনাক এদিন চি এইচ চি চেণ্টাৰত গৈ আপুনি এপ্লাই কৰিবই অঁ অঁ ঠিক আছে হ'ব অঁ অঁ